পেট্ৰ'লৰ বৰ্ধিত মূল্যই আপোনাৰ বাইকত বাইকিঙত প্ৰভাৱিত কৰিছে নেকি হয় আমাৰ পেট্ৰলিং পেট্ৰ'লৰ বৰ্ধিত মূল্যই আমাৰ বাইকৰ বাইকৰ প্ৰভাৱিত কৰিছে কিয়নো আমি আগতে বহুত যা ঠাইত আমি ট্ৰেডিং কৰিব গৈছিলোঁ বাইক লৈ বা আমাৰ ইমান পইচাও নালাগিছিলে তেতিয়া তেল খৰছৰ বা কিবা হোৱাৰ কাৰণে আমি টেনচনেই লোৱা নাছিলোঁ একো কিন্তু এতিয়া যিটো দাম বাঢ়িছে তেলৰ মানে পেট্ৰ'লৰ যিটো দাম বাঢ়িছে আমাৰ ঘৰৰ পৰা তেনেকৈ নিদিয়ে গতিকে আমি ট্ৰেডিং কৰা বন্ধই কৰিলোঁ কিয়নো আমাৰ ইমান পইচা পাতি ঘৰৰ পৰা নিদিয়ে সদায় যদি আমি যদি পাঁচশ পাঁচশ টকা কৰি যদি আমি যদি ঘৰত যদি খুজি থাকোঁ কেনেকৈ দিব পাৰিব সেইটোতো সম্ভব নহয় আগতে আমাৰ দুশ তিনিশ টকা দিয়ে আমি বহুত জাগা ঠাইলৈ গৈছিলোঁ ফুৰিব বা আমি বহুত জেগা ঘূৰি আহিছোঁ কিন্তু তেতিয়া ইমান এটা টেনচন নাছিল বা ঘৰৰ মানুহেও আমাক যাবলৈ দিছিল একো কোৱা নাছিল বিশেষকৈ একো অসুবিধাৰ প্ৰয়োজন নাপাইছিল কিন্তু এতিয়া যিটো পেট্ৰ'লৰ দাম বাঢ়িছে সেইটো মানে বহুত বহুতখিনি মানে বাঢ়িছে গতিকে তাৰে পৰা আমাৰ বহুত দি অসুবিধা হৈছে পেট্ৰ'লৰ বাহিৰ ভিতৰ পৰা মানে আমাৰ বহুতখিনিয়ে মানে অত্যাধিক বহুতখিনিয়ে অসুবিধা হৈছে বৰ্তমান তেল যি পেট্ৰ'লৰ যিটো দাম বাঢ়িছে আৰু আমি ভাবোঁ যে ইন্ধনৰ অত্যাধিক ব্যৱহাৰ পৰিৱেশৰ বাবে ক্ষতিকাৰক কিয়নো আমাৰ সেউজীয়া ঘাঁহ বন আদি বিলাক ধ্বংস কৰি আছে কল কাৰখানা আদি নষ্ট কৰি আছে পেট্ৰ'লৰ এইটো বহুতখিনিয়েই বেয়া হৈ গৈ আছে সেইখিনিয়েই